দৌৰিলে প্ৰকৃতি আৰু বাহিৰা পৃথিৱীখনৰ সৈতে সংযোগ স্থাপনত বহুত সহায় হয় আমি দৌৰিবলৈ হ'লে যদি আপোনাৰ ৰাস্তাত দৌৰিলে অলপ দিগদাৰি হয় কাৰণ কেলৈ গাড়ী গুড়া এইবিলাক অহা যোৱা কৰি থাকে ত' সেইকাৰণে আমি পাৰ্কত বা ফিল্ডত দৌৰিব লাগে পাৰ্কত দৌৰিলে কি হয় আপোনাৰ গছ গছনিবিলাক থাকে ত' তাৰপৰা আমি অক্সিজেন পাওঁ আমাৰ হেল্থৰ কাৰণে বহুত বেছি স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল হয় আপোনাৰ ফিল্ডত দৌৰিলেও আমি সেই বনৰ ওপৰত দৌৰিব পাৰিলে খুব ভাল আমাৰ স্বাস্থ্যৰ কাৰণে ভৰি আপোনাৰ যিকোনো বেমাৰৰ কাৰণে ভাল হয় খালী ভৰিৰে দৌৰিব পাৰিলে আৰু বেছি ভাল কাৰণ আমাৰ বনত ভৰি যিটো তাছ হয় আৰু যিখিনি ৰাতিপুৱা আপোনাৰ বিশেষকৈ ৰাতিপুৱা টাইমত দৌৰিব লাগে ৰাতিপুৱা ৰাতিপুৱা দৌৰিলে মানে কি হয় আপোনাৰ ৰাতিপুৱা যিটো নেচাৰেল হাৱা মানে বতাহ যিটো আপোনাৰ প্ৰাকৃতিক বতাহ সেইটো আপোনাৰ শৰীৰত লাগিলে খুব ভাল সেইকাৰণে ৰাতিপুৱা যিমান সোনকালে পাৰে সোনকালে উঠি লৈ মানুহে দৌৰিব লাগে নিজৰ স্বাস্থ্য পাতি ভাল ৰাখিবলৈ হ'লে আৰু প্ৰকৃতিয়ে বাহিৰৰ পৃথিৱীখনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ইজি হয় সহজ হয় আমাৰ ঘৰৰ ওচৰতে এখন পাৰ্কো আছে আমি তাতে হেৰি দৌৰিবলৈ যাওঁ খুব বঢ়িয়া মানে খুব সুন্দৰ এটা পৰিৱেশ সেই পৰিৱেশত আমি বিভিন্ন ধৰণৰ মানুহো লগ পাওঁ মানুহৰ লগত আমি কথাও পাতোঁ বহুত লগৰীয়া পাওঁ যাৰ লগত আমি ধুনীয়াকৈ মাতষাৰ দিলোঁ দিনটোতো আমাক কাৰো সময়েই নাথাকে আমি সন্ধিয়া ৰাতিপুৱা টাইমতে আমি লগ যিসকলক পাওঁ সেইসকলকলৈয়ে আমি দৌৰোঁ দৌৰিলে আমাৰ নিজৰ স্বাস্থ্য বতাহ মানে স্বাস্থ্য পাতিও ভাল হয় লগতে আমি মনৰ সংযোগ কৰোঁ আমি প্ৰকৃতিখনৰ লগত আমি নিজক এৰি দিওঁ এৰি দিয়াৰ লগে লগে আমাৰ স্বাস্থ্য পাতিও বহুত ভাল হৈ যায় তো সেইবাবে মানুহে দৌৰিব লাগে দৌৰিলে মানসিক আৰু শাৰীৰিক দুইফালৰপৰাই মানুহ সুস্থ থাকে ত'